হেল্ল' বৰুৱা ৰেষ্টোৰেণ্ট হয় নহয় বাৰু হয় যদি মই অলপ আগতে বিৰিয়ানীৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ এতিয়া মই খবৰ পাইছোঁ এই মাত্ৰ সেইকাৰণে মই যাবলগা হোৱা কাৰণে সেই বিৰিয়ানী অৰ্ডাৰটো আপোনালোকৰ মোবাইলৰ এপত গৈ পেলাই কেঞ্চেল কৰিলোঁ সেইটো কথাটো আপোনালোকক জনাই দিছোঁ মোবাইলযোগে সেকাৰণে বেয়া নেপাব আৰু দেই